হেল্ল' অ কি খবৰ বিহু আহিলে আছোঁ আৰু অ বিহু আহিলে নহয় কেনেকুৱা যা যোগাৰ হ'লনে অ কি পিঠা বনাইছে আৰু অ ভালেইচোন মোৰতো একোৱেই হোৱা নাই অ ঠিক আছে দিয়ক যাম আমি গ'লে আপুনি আৰু বনাই মেলি থৈ দিব আৰু খাবলৈহে যাওঁ ইমান নাজানো আৰু বনাব মইতো সব পিঠাই ভাল পাওঁ আপুনি আৰু পিঠাই বনাই থ'ব মোৰ কাৰণে অ অ ঠিক আছে আপুনি ৰেডি কৰি থ'ব আৰু অ খাওঁ খাওঁ ভাল পাওঁ অ অ ঠিক আছে হ'ব দিয়ক